হয় মই আগতে তাঁতশালৰ শুৱালকুচীয়া তাঁতশালৰ ব্যৱসায় কৰিছিলোঁ এতিয়া যেনেকৈ ফেচবুক ইউটিউব আছিল তেতিয়া সেই ফেচবুক ইউটিউবৰ ব্যৱ ব্যৱস্থা নাছিল সেইকাৰণে তেতিয়া ইমান এটা মই লাভৱান হ'ব পৰা নাছিলোঁ যিহেতু ডিজাইনবিলাক আমি ইউটিউব বা ফেচবুকত দিব চাই চাই কৰিব পৰা নাছিলোঁ তেতিয়া ঘৰলৈ মানুহ আহি কিবা ডি ডিজাইন চাই হেৰি কৰিছিল কাপোৰ কিনিছিল কিন্তু সেইটোত মোৰ ইমান লাভৱান হোৱা নাছিল কিন্তু আজিকালি মই এই জানেইতো আজিকালি বিয়াত সচৰাচৰ কেমেৰাৰ প্ৰচলন আছে সেয়ে মই কেমেৰা কিনি আনিছোঁ আম্ব্ৰেলা চেট এইবিলাক কিনি আনিছোঁ ঘৰতে এডিটিং চেণ্টাৰ এটা খুলিছোঁ এডিটিং চেন্টাৰ এটা খুলি তাত মই ল'ৰাই এডিটিং কৰে তিনি ৰাতি বিয়াত ভাড়া মই বি পাঁচ ছয়জনমান ল'ৰা নিয়োগ কৰিছোঁ তেওঁলোকক ভাড়াত পঠাই দি মই লাভৱান হৈছোঁ আৰু ঘৰতে ল'ৰাই এডিটিং কৰে আৰু এনেকৈয়ে তাৰমানে পইচাটো ৰাহি হয় বেলেগক দিব লগা নহয় ঘৰৰে ল'ৰাই কৰে যিহেতু আৰু আ বৰ্তমান মই হাজিৰা বুলি ক'লে বিয়াত যিকেইজন মানুহ পঠাওঁ তেওঁলোকক হাজিৰা চিষ্টেমত পঠাই দিওঁ আৰু তেওঁলোকে আহি ফুটেজখিনি দিয়ে আৰু ফুটেজখিনি দিয়াৰ পিছত এই ল'ৰাই এডিটিং কৰে আৰু এনেকৈ আমি বিভিন্ন ধৰণে কেমেৰাৰ ব্যৱসায়েৰে বৰ্তমান ঘৰখন পোহপাল দি আহিছোঁ ইয়াত মই লাভৱান হৈছোঁ